অঁ এই ঘৰতে আছে নেকি আচ্ছা এই ৰাস আহিল নহয় ৰাস এতিয়া ৰাস চাব যাব লাগে এতিয়া কথা হ'ল কি এইবাৰ তেৰদিনীয়া ৰাস তেৰদিনীয়াৰ আজিৰ পৰা আৰম্ভ হ'ব গতিকে আমি অহা কালি বা পৰহিৰ ভিতৰত যাওঁ নেকি আপোনালোকৰ পৰিয়াল আমাৰ পৰিয়াল লগ লাগি ই ৰিক্সা এখন ভাড়া কৰি পেলাই তেনেকৈ যাওঁ আৰু মই ভাবিছোঁ কি এইবাৰ নলবাৰীত কালিৰ পৰা তিনিটা নাট্য দলে নাট আৰম্ভ কৰিব কহিনুৰ থিয়েটাৰ আছে তাৰ পিছত ৰাজতিলক থিয়েটাৰো কালিৰ পৰা বোলে আৰম্ভ হ'ব গতিকে কোনবা এটা থিয়েটাৰৰ দলত নাটক এখন চোৱাৰ ইচ্ছা আছে এতিয়া আপোনাৰ পৰিয়ালৰ কোন কোন যায় আপোনালোকে আলোচনা কৰি মোক কথাটো জনাব নেকি

তাৰ মানে অকলে যাই ভাল নালগেতো সেইকাৰণে বোলো পৰিয়াল দুয়োটা লগ লাগি যাম নে কি অঁ এতিয়া এই ৰাসৰ কাৰণে যি যিখিনি খৰচ পাতি হয় আমি দুয়ো ঘৰে লগ লাগি পেলাই লগ লাগি কৰি দিম আৰু কি অঁ পইচা পাতি আপনাৰ বেছি আছেতো খৰচৰ চিন্তা কৰিব নালাগে আপনাৰ পৰা যে খৰচ কৰিব আৰু গাড়ী ভাৰা চাড়ী ভাৰা নে কি আৰু আঁহোতে জিলাপি চিলাপি কিনি দিব অলপ মিঠাই খাব লাগিবতো গতিকে আমি এতিয়া কথা হ'ল কি কালি ওলাম না কি অঁ আপুনি আলোচনা কৰক ঘৰত যদি কৰবা লাগে কিবা আপোনাৰ পৰিয়ালৰ আপোনাৰ মিষ্টাৰৰ লগতো আলোচনা কৰক কৰি হেৰি কৰক মানে মোক ফোন কৰি জনাব আপনি হাঁ মই ই ৰিক্সা এখন ভাড়া কৰিম কৰি আমি একেলগে দুয়োটা পৰিয়াল যাম ঠিক আছে অঁ অঁ দিয়া হ'ব দিয়ক